হেল্ল' ভাইটি শাড়ীখন আনিলোঁ হয় কিন্তু মই শাড়ী পিন্ধি ইমান ভাল নাপাওঁ মই মানে বিয়া হোৱাৰ পৰাই চাদৰ মেখেলাই পিন্ধো চাদৰ মেখেলাই পিন্ধি ভাল পাওঁ কিন্তু শাড়ীখন পিন্ধিলে নিজকে কিবা ভাল ভাল নিচিনা নালাগে চাদৰ মেখেলাযোৰে মই যিমান পিন্ধি ভাল পাওঁ কিন্তু শাড়ীখন পিন্ধি সিমান ভাল নাপাওঁ আৰু শাড়ীখনৰ বিশেষ মানে মই ভালকে পিন্ধিবও নাজানো চাদৰ মেখেলাযোৰ যেনেকে পিন্ধিব জানোঁ কিন্তু শাড়ীখন ইমান ভালকে পিন্ধিব নাজানো পিন্ধা সময়ত মোক এজন মানুহ দৰকাৰ হয়েই অকণমান দেখুৱাই দিলেহে মোৰ মানে শাড়ীখনৰ কোঁচকেইটা ভালকে দিব পাৰোঁ কিন্তু চাদৰ মেখেলা পিন্ধোতে মানুহ নালাগে মোক মই নিজেই পিন্ধিব ধুনীয়াকে পিন্ধিব জানোঁ